হেল্ল' হয় হয় কোৱাচোন

হয় হয় হয় হয় অঁ সিদিনাখনে হৈছিলে বাৰু আপোনাৰ মোৰ পতককৈ ঘৰৰপৰা ওলাই যাওঁতে আপোনাৰ হেলমেটটো পিন্ধি যাবলৈ ন'হল বাকী আৰু মোৰ ডি এলখনো আছিলে মোৰ পাৰ্চটোতে থাকিলে একদম পাহৰি যোৱা গ'ল ঘপককৈ হয় হয় সেইটো বাৰু সঁচা কথা অঁ

হয় ঠিক আছে বাৰু হ'ব অঁ হয় পাৰি বাৰু আপোনালোকে যেনেকৈ কৰিব কয় তেনেকৈ কৰি দিম আৰু হয়

ছাৰ হ'লেও এনে কিমান দিনৰ ভিতৰত দিব লাগিব পে'মেণ্টটো

বিশেষ অসুবিধাৰ কাৰণে মই দুদিনমানৰ পিছত দিলে হ'বনে এসপ্তাহৰ ভিতৰত দিলে হ'ব ন হয় বাৰু

হয় হয় সেইটো সঁচা কথা কৈছে ছাৰ অঁ ঠিক আছে